ভাৰতীয় স্বাস্থ্যসেৱা প্ৰণালীটো কিছুমান ক্ষেত্ৰত উন্নত যদিও কিছুমান ক্ষেত্ৰত বেছি উন্নত নহয় আৰু ইয়াৰ সন্মুখীন হোৱা কিছুমান মুখ্য প্ৰত্যাহ্বান হ'ল ইয়াত চিকিৎসকসমূহ সময়মতে পোৱা নাযায় আৰু চিকিৎসালয়সমূহ বহুত লেতেৰা পেতেৰা হৈ থাকে আৰু সেয়েহে সেইবোৰ চাফ চিকুণ কৰি ৰাখিব লাগে